অঁ হেল্ল' বাইদেউ মই গেলেকী পশু চিকিৎসালয়ৰপৰা কৈছিলোঁ হেৰি আপোনালোকে বাৰু এই হাঁহ ছাগলী গাহৰি এই ভেকচিনবিলাক পাইছেনে বাৰু অঁ

অঁ আমাৰ এই হেৰিয়া চিকিৎসালত মানে হেৰি এইটো গাঁৱে গাঁৱে দি ফুৰিছে দিছে কিন্তু আপোনালোকেনো পাইছেনে নাই পোৱা মই তাকে ফোনটো লগালোঁ

নাই হেৰি নহয় তাত আমাৰ ইয়াত চিকিৎসালয়ত যিখিনি দৰব পাতি আছে সেইখিনি আপোনালোক ফ্ৰীকৈ পাব আৰু যিকেইটা ধৰি লওক চিকিৎসালয়ত নাই সেইকেইটা আপোনালোকে বাহিৰত কিনিব লাগিব অঁ সেইকেইটা আমাৰ ইয়াত থকাকেইটা আপোনালোকে এনেও ফ্ৰীকে পাব কিন্তু নথকাকেইটা আপোনালোকে বাহিৰৰ ফাৰ্মাছীত কিনিব লাগিব আমাৰ ইয়াত ইনেও দৰবখিনি লিখি দিয়া থাকিবই যিখিনি আমাৰ

অঁ অঁ

নহয় মানে আমাৰ হেৰি নহয় ইয়াত মানুহো ধৰি লওক কৰ্মী হেৰিও কম নাই এতিয়া আপোনালোকে যাবলৈ অসুবিধা হ'ব আপোনালোকৰ কি কি এতিয়া হৈছে কুকুৰা এতিয়া ঠাণ্ডা দিনত ধৰি লওক এই বেজী আছে সেইটো দিব লাগিব আপোনালোকে বেজীটো নিব পাৰে নি কিন্তু সিহঁতক তাত মানে খুব গৰমত আই চি ইউত ৰাখি দিব লাগিব গৰমত ৰাখি আৰু একে খোলাৰ লগে লগে সেই চিন্ছটো একেদিনাই মানে কিমান কুকুৰাক দিয়ে একেদিনাই আপোনালোকে দিব লাগিব সেই পিছত খোলৰ পিছত সেই একেদিনাই দিয়াৰ পিছত আৰু আপোনালোকে আকৌ বেলেগ এদিনা দিম ক'লে নহ'ব সেইটো তাৰমানে বেয়া হৈ যায় নাই তাৰপা দিবলে আমাৰ ইয়াত মানে যাবলে তেনেকে কৰ্মী এই কৰ্মী নাই এই এতিয়া মানুহ দুই চাৰিজন মানে আমি আছো তেওঁলোকেও ভাগে ভাগে কাম কৰি আছে পৰাপক্ষত আপোনালোকে নিজেই আহি লৈ যাবহি কি কি সমস্যা হৈছে এতিয়া গৰুৱে কিবা হৈছে খুৰা বেমাৰেইনে নে ছাগলীয়ে হেৰি হৈছে নে এতিয়া ছাগলীও আকৌ এই ফাপৰে খাই নাই এই এতিয়া কুকুৰাটো এয়া ঠাণ্ডা দিনত বেছি হেৰি হয় সেইকাৰণে আপোনালোকে নিজে আহিব নিজে আহি মেলি অঁ আপোনালোকে এই বিশেষকৈ কুকুৰা বেজীটো যিটো হেৰি সেইটোৰ কাৰণে আপোনালোকে কেইবা ঘৰৰ লগ খাই আপোনালোকে নিব লাগিব কাৰণ এইটো বহুত কুকুৰাক দিব পৰা হয়তো অঁ অঁ অঁ অঁ ঠিক আছে বাৰু